হয় আমাৰ ইয়াত এনেকুৱা কোনো স্থানীয় টুৰ গাইড বা সেৱা প্ৰদানকাৰী আছে আৰু তেখেতসকল হৈছে ডিব্ৰুগড়ৰ এটা তেনেকুৱা এটা আমাৰ প্ৰতিষ্ঠানেই আছে য'ত নেকি তেওঁসকলে এটা টুৰ বা বাহিৰৰ পৰা কোনোবা যদি আহে ভ্ৰমণকাৰীসকল আহে তো তেওঁলোকে আমাৰ ইয়াত থকা বিভিন্ন স্থানসমূহ যেনেকৈ শিৱসাগৰ যিকোনো চৰাইদেউ নহ'লে বা কাজিৰঙা তেনেকুৱা মানে আমাৰ পৰ্যটনস্থলীসমূহ তেখেতসকলে আমাক মানে পৰ্যটন কৰায় আৰু তেখেতসকলে সেইটো সুবিধা বহুত ধুনীয়াকৈ দিয়ে সকলো ফালৰ পৰা তেওঁলোকে আমাক কৰে আৰু তেওঁলোকে বিভিন্ন ভাষাত আপোনালোকে যদি যিকোনো জেগাৰ পৰা আপোনালোকে যদি আহে তেখেতসকলে বিভিন্ন ভাষাত বা আপোনালোকৰ নিজৰ ভাষাত তেখেতলোকে আমাক বা আপোনালোকক সেৱা আগবঢ়াব আৰু এই বস্তুটো তাৰমানে আপোনালোকৰ ধৰক যিকোনো হেৰিতে আপোনালোকে যিটো বিচাৰে ধৰক তেখেতসকলে কেৱল ভ্ৰমণৰ ওপৰতে নহয় বা আপোনালোকে যিকোনো জেগাত গৈছে তাত থকা সকলোখিনি সা সুবিধা আৰু খোৱা বোৱাৰ লগতে বা গাড়ী দৰকাৰ নহ'লে আপোনালোকক যিকোনো মানে থাকিবলৈয়ে ধৰক সুবিধা লাগে বা ফুৰিবলৈ মেলিবলৈ তো সকলোখিনি সুবিধা তেওঁলোকে আপোনালোকক কৰি দিব পাৰিব আৰু তেওঁলোকৰ এই বহুত মানে বিশ্বাসযোগ্য আছে সকলোবিলাক কৰ্মচাৰীয়ে তেওঁলোকৰ বিখ্যাত বিশ্বাসযোগ্য তো আপোনালোকে যিকোনো যদি ইয়াত আহিব বিচাৰে পৰ্যটনস্থলীলৈ যদি আহিব বিচাৰে আপোনালোকে তেতিয়া আপোনালোকে তেখেতসকলৰ লগত যোগাযোগ কৰিব পাৰিব আৰু সকলোবিলাক মানুহেই ইয়াত আহি ভালো পাব আপোনালোকে ধন্যবাদ